হেল্ল' আপ আপুনি কেব ড্ৰাইভাৰ হয়নে আপুনি ক'ত আছে মই এই টোকানী পাৰ্কৰ চেমছিটতে ৰৈ আছোঁ আপোনাক দেখা নাই আপুনি আহি আহিব পাৰিবনে